এই এইটো অঁ ডিব্ৰুগড় জিলাৰ পানী হেয়া অফিচৰ তাত লাগিছেনে অঁ মই দিখাৰী পঞ্চায়তৰ পৰা কৈছিলো সেই যিটো জলজীৱন আঁচনি তাৰমানে হেই তাৰ পানীটো আমাৰ ইয়ালে ভালকৈ চাপ্লাই অহা নাই তাৰপৰা দিখাৰী পঞ্চায়তৰ মোৰ ঘৰ দিখাৰী পঞ্চায়তত অঁ যেনেকে পানী আহিব লাগে আৰু চাফা পানী আহিব লাগে তেনেদৰে আমাৰ ইয়ালে অহা নাই অঁ এতিয়া কিবা কি ব্যৱস্থা কৰে

হয় হয়

হয় হয় হয় হয় হয় হয় হয় আপুনি যিমান পাৰে সোনকালে তৎকালীনভাৱে ব্যৱস্থা ল'বলৈ চেষ্টা কৰিব সেইটোৱে আশা কৰিলো ঠিক আছে ঠিক আছে ধন্যবাদ ঠিক আছে দ্যি পাৰ্চন ইউ আৰ স্পীকিং উইথ হেজ পুট ইয়ৰ কল অন হ'ল্ড প্লিজ ষ্টে অন দা লাইন আপ যিচ ব্যেক্তিছে বাত কৰ ৰহে হেঁ উছনে আপকি কলকৌ হ'ল্ড পে ৰক্খা হে কৃপয়া লাইন পৰ বনে ৰহে আপুনি কথা পাতি থকা